মই এটা কেমেৰা কিনিছিলো কেমেৰাৰ কেমেৰাটো মই অনলাইন থ্ৰোৱেদি কিনিছিলো মই কেমেৰাটো ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলো আৰু কেমেৰাটো এতিয়া মই ব্যৱহাৰ কৰি দেখিছো যে কেমেৰাটোত বহুত প্ৰব্লেম আছে যেনে ধৰক বডি হিটিং আছে বেটেৰীৰ বেকআপ কম চাৰ্জ দিলে চাৰ্জাৰডাল গৰম হৈ যায় ইত্যাদি ধৰণৰ তেনেকুৱা প্ৰব্লেম কিছুমান মই দেখিবলৈ পাইছো বৰ্তমান সময়ত আৰু সেই গতিকে মই কেমেৰাটো ৰিটাৰ্ণ কৰিব বিচাৰিছো যিহেতু মই ফটো মাৰিবলৈ কেমেৰাটো কিনিছিলো যেতিয়া ফটো কপি সেই কেমেৰা থ্ৰোৱেদি ভাল নাহে গতিকে মই ইয়াক ব্যৱহাৰ কৰিবলৈ অসুবিধা পাইছো